মই জনা বুজা হোৱাৰ পৰাই ভাত ৰান্ধিবলৈ আগ্ৰহী হ'লোঁ মায়ে ভাত ৰান্ধি থাকে ভাত চবজি দালি এইবোৰ বনাই থকা দেখিয়েই থাকোঁ তেতিয়া দেখি দেখি অনুকৰণ কৰিলোঁ আৰু যে এদিন ময়ো বনাম বনাবলৈও মন গৈ থাকে মায়ে বনোৱাবোৰ লৰাই মেলি চাওঁ ভালো লাগে তাৰপৰা এদিন আৰু নিজে অকলে ভাত বনাই খাম বুলি আৰু মাক খোৱাম বুলি কলোঁ তেনেকৈ আলু কাটি ল'লো তাৰপৰা বুট তিয়াই পেলাই আলুৱে বুটে ভাজিম বুলি পিয়াঁজ কাটি জলকীয়া কাটি তেনেকৈ ল'লো ভাতো বনালো ভাত বনাই চবজি ভাজিটো বনাবলৈ সবখিনি যোগাৰ যাতি কৰি বনালো আৰু বনাই থাকোঁতে বুটটো যে ফটৰ ফটৰকৈ ফুটি যায় ইমান ভালদৰে তেতিয়া জনা নাছিলো ভাজি আছোঁ ভাজি আছো বুটটো যেতিয়া ফটৰ ফটৰকৈ ফুটিলে তেতিয়া মাক মাতি আনোগৈচোন কি হৈছে বুলি যাওঁতেই দৌৰি আহি দেখোঁ গোটেই চবজিখিনি দেই গ'ল দেলি গ'ল আৰু দেলি যোৱাৰ পিছততো চবজিখিনি খাব নোৱাৰি তথাপিও খাওঁ বুলি অকণমান ল'লো আৰু খাই চাইছোঁ খুব তিতা খাব নোৱাৰি গতিকে সেইখিনি তেনেকৈয়ে পেলনি গ'ল মোৰ প্ৰথম অভিজ্ঞতা সেইটোৱে আৰু ভাত বনোৱা তাৰপিছৰ পৰা নেক্সট টাইম ভালে হ'ল ভাত বনাবলৈ তেতিয়া শিকি ল'লো আৰু মায়ে এনেকৈ শিকাই দিলে যে এনেকৈ পানী অকণ ছটিয়াই দিব লাগে ঢাকি দিব লাগে তেতিয়া ফুটি নাযায় তেনেকৈয়ে শিকিলোঁ এদিন দুদিনকৈ ধুনীয়াকৈ এতিয়া ভাত পানী বনাব পাৰোঁ আৰু দালি ভাত মাছ মাংস সকলোখিনিয়েই ধুনীয়াকৈ বনাব পাৰোঁ আৰু এতিয়া ভালেই হয় সবেই খাই ভাল পাওঁ বুলিয়েই কয় এতিয়া ভাত নবনালেতো নহ'বই গতিকে ভাত বনাই বনাই আধা বয়স পাৰ কৰিছোঁহি আৰু এতিয়া ভাল হৈছে বুলিয়েই ভাবোঁ গতিকে সকলোৱে খাই কেনে পায় তেওঁলোকেহে জনাব মইতো ভালকৈয়ে বনাওঁ ৰেচিপিবোৰ চাওঁ কিহৰ লগত কিটো মিলে তেনেকৈয়ে বনাওঁ যেনে হাঁহে কোমোৰাই দালি মধুসোলেং দি দালি ঔটেঙা ঢেকীয়া আলু বুট ভাজি সেনেকৈ নানান ধৰণৰ ৰেচিপি বনাব পাৰি ঘৰতে বহুত চবজি উপলদ্ধ গতিকে সেই চবজিবোৰৰ লগতে ইটো সিটোকে মিলাই পেলাই বনাওঁ আৰু খাবলৈ টেষ্টিয়ে হয়